অঁ শুনি আছোঁ শুনি আছোঁ ক ক অঁ এ মোৰ এইবাৰ শালি ধানৰ হেৰিটো ইঞ্চোৰেঞ্চ কৰিব লাগিছিল নহয়

অঁ অঁ

অঁ মই এতিয়া ইঞ্চোৰেঞ্চ কৰিব পাৰিম নাই অঁ এই মোৰ শালি মাটি তিনিবিঘা আছিল এই ধানবোৰ এইবাৰ চৰাই খাই পেলাই অঁ অঁ অঁ অঁ

মই এতিয়া ক'ত কৰিব গৈ লাগিব গড়মুড় যাব লাগিবনে এগিকালছাৰ অফিচত অঁ অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে মই গড়মুড় অঁ গড়মুড় অফিচত গৈ পেলাই কৰিম কামটো অঁ অঁ ঠিক আছে এই নহয় অঁ মোৰ মানে পৰিয়াল আমাৰ দেউতাৰ তিনিজন ল'ৰা সেই তিনিজনৰ ধৰ ভাগ ভাগ হ'লো আৰু এতিয়া ধৰক শালি খাজানা ক্লিয়াৰ

অঁ হ'ব